হেল্ল' ৰাহুল দা অঁ ৰাহুল দা এই মই ফোন কৰিলোঁ মই হিৰক অঁ এই আমাৰ ওচৰত এটা নতুনকৈ কাঠৰ মিল হৈছে আপুনি গম পাইছে আৰু হয় ৰাতি ৰাতিলৈকে হেৰি হৈ থাকে খুব শব্দ হৈ থাকে কাঠৰ মিলত কাঠফলা আৰু এইটো এটা ইলিগেল হেৰি হয় আমাৰ অঞ্চলৰ গছ গছনিবিলাক এই কাঠৰ মিলত আনি ফালে খৰিকটীয়া বা সেই মানুহবিলাক জড়িত হৈ আছে গছ বন ধংস হৈ আছে ইয়াতে এইটো কৰি আছে আৰু ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতে হওক বা আমাৰেই হওক সদায় এটা শব্দ হৈ থাকে ইয়াতে শব্দ প্ৰদূষণ হৈছে গতিকে এই ক্ষেত্ৰত ভাবিছোঁ আমি কিবা এটা ব্যৱস্থা ল'ব লাগে উলিয়াই লোৱা যাব বাৰু বন বন বিষয়াত হেৰি দিব লাগিব অঁ অঁ অঁ গছ গছনি আচলতে ইয়াতে বহুত মানুহে নিজৰ ঘৰৰ মূল্যৱান যিবিলাক গছ আছে সেই গছবিলাকো ইয়াত কাটি আনি ফালিব ধৰিছে ওচৰতে হোৱাৰ কাৰণে এনে আৰু চোৰাং কাঠৰ ৰাতি ৰাতি খুব খুব জোৰেৰে গাড়ী চলায় তেওঁলোকে যিহেতু প্ৰশাসনক ফাঁকি দি গাড়ী চলায় গতিকে খুব জোৰে তেওঁলোকে চলায় আৰু দুৰ্ঘটনা হ'ব পাৰে অঁ এইটো হয় আমি তেনেহ'লে এদিন লগ হওঁ আমি লগ হৈ আলোচনা কৰোঁ আলোচনা কৰি এপ্লিকেশ্যন হয়

অঁ অঁ

ঠিক আছে ঠিক আছে তেনেহ'লে আমি লগ হ'ম